সংবাদ মাধ্যম সংবাদ মাধ্যম বুলি যদি আমি কওঁ ইয়াৰ সূক্ষ্ম পৰিসৰত ইয়াৰ অৰ্থ হ'ব বাৰ্তা প্ৰেৰণ বাৰ্তা প্ৰেৰণৰ যদি আমি প্ৰাচীন স সভ্যতালৈ উভতি যাওঁ বা দৃষ্টি কৰোঁ তাত আমি দেখিবলৈ পাওঁ যে প্ৰাচীন অ সভ্যতাত প্ৰাচীন মানৱ সভ্যতাৰ প্রা প্ৰাচীন মানৱ সভ্যতাৰ আৰম্ভণিতে আমি দেখিবলৈ পাইছোঁ যে যেতিয়া মৌখিক তথা লিখিত তথ্যৰ বা বাৰ্তা প্ৰৰণৰ প্ৰচল প্ৰচলন আৰম্ভ হোৱা নাছিলে বা আৱিষ্কাৰ হোৱা নাছিলে তেতিয়া প্ৰথম আৰম্ভণি হৈছিলে ইয়াৰ জুইৰ অগ্নি বা জুইৰ জুইৰ জৰিয়তে য তাৰোপৰি তাৰোপৰি আছিলে ড্ৰাম বা বিভিন্ন ধৰণৰ বাদ্যযন্ত্ৰৰ বাদ্যযন্ত্ৰৰ শব্দৰে ইয়াৰ বাৰ্তা আদিম যুগত প্ৰেৰণ কৰা হৈছিলে তাৰপৰা আমি আগুৱাই গৈ বাতৰি কাকত ৰেডিঅ' টেলিভিশ্যন আদিৰ জৰিয়তে বৰ্তমান সময় আমি উপনীত হৈছোঁ এয়া হৈছে প্ৰযুক্তিবিদ্যাৰ যোগ ত' সংবাদ মাধ্যমৰ ইয়াৰ পৰিসৰ যথেষ্ট বহল ইয়াৰ ইতিহাস যথেষ্টখিনি গুৰুত্বপূৰ্ণ আৰু অতিকৈ দীঘলীয়া ইতিহাস আছে ইয়াৰ বৰ্তমান সময়ত বাতৰি কাকত বাতৰি কাকতৰ প্ৰচলন যদি আমি ক'বলৈ যাওঁ কিছু ইয়াৰ গুৰুত্ব গুৰুত্ব গুৰুত্বতা কমি আহিছে গুৰুত্বতা এ ঠিক কমি আহিছে নহয় ইয়াৰ ব্যৱহাৰ কমি আহিছে বুলি ক'ব পাৰোঁ কিয়নো আমাৰ হাতত প্ৰযুক্তিবিদ্যাৰ সহজলভ্যতাই মোবাইলৰ জৰিয়তে যথেষ্টখিনি আমি সহজভাৱে তথ্য সংগ্ৰহ কৰিবলৈ সংগ্ৰহ কৰিবলৈ আমি উৎপ উপনীত হৈছোঁ তাৰোপৰি সংবাদ মাধ্যমৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজিকালি বিভিন্ন ধৰণৰ সামাজিক মাধ্যমৰ প্ৰচাৰ আৰু প্ৰচলনৰ জৰিয়তে বাৰ্তা প্ৰেৰণৰ এই প্ৰক্ৰিয়াটোক যথেষ্ট সহজ হৈ পৰিছে তাৰপিছত ইয়াৰ লগতে আমি ক'বলৈ পাৰোঁ কেৱল বাতৰি কাকত বা বাতৰি কাকত বা আলোচনীৰ জৰিয়তে যে বাৰ্তা প্ৰেৰণ হয় এনেকুৱা নহয় আমি ক'ব লাগিব সংবাদ মাধ্যমততো আমি কিছু কিছু ক্ষেত্ৰত আমি অন্তৰ্গত কৰি ল'ব লাগিব ইয়াৰ চিনেমা তথা বিভিন্ন মনোৰঞ্জনৰ দিশসমূহকো অন্ত অন্তৰ্ভুক্ত কৰি ল'ব লাগিব কিয়নো চিনেমা চিনেমাও যথেষ্টখিনি বাৰ্তা প্ৰেৰণত সহায় কৰে আৰু ভাৰতৰ বাবে সংবাদ মাধ্যমৰ এটা গুৰুত্বপূৰ্ণ কথা আছে কাৰণ ই ইয়াক সাধাৰণতে ফ'ৰ্থ পিলাৰ অফ ইণ্ডিয়ান ডেম'ক্ৰেচি বুলি কোৱা হয়